মই মোৰ পৰিয়ালবৰ্গৰ সৈতে বহুত সুন্দৰকৈ মোৰ জন্মদিন বা মোৰ ভাইটিৰ জন্মদিন পালন কৰোঁ জন্মদিন বুলি ক'লে আমাৰ যিহেতু আমি অসমীয়া মানুহ প্ৰথমে আমাৰ নামঘৰত শৰাই দিয়ে শৰাই দি আমাৰ যিহেতু এটা নিয়মো আছে কেক কটা জন্মদিন বুলি কেকো কটা হয় কাম চাম কৰি আমি কেক চেক কাটি সুন্দৰকৈ ফট কেক কটা আগত আমি বাৰ্থডে ধুনীয়াকৈ ঘৰটো চাফা তাফা কৰি ঠিক ঠাক কৰোঁ ধুনীয়াকৈ ঘৰটো ঠিক ঠাক কৰি আমি বাৰ্থডে পালন চেলিব্ৰেট কৰোঁ বাৰ্থডেটো তেনেকৈ লগৰ বন্ধুক মাতো বন্ধুসকলৰ লগত খোৱা বোৱা হৈ যায় তেনেকৈ আমি বাৰ্থডেটো পালন কৰোঁ আৰু বিয়া সবাহতো বহুত ডাঙৰ ডাঙৰকৈ পালন কৰা হয় বিয়াৰ এসপ্তাহ দহদিনৰ আগৰপৰাই সম্পূৰ্ণ ঘৰ চৰ সজাই মেলি বিয়াৰ ৰভা দিয়া হয় বিয়াৰ ৰভা দি কৰি ধুনীয়াকৈ ধুনীয়াকৈ ঘৰ চৰ সজাই বিয়াৰ অতিথি পাতি বিয়াৰ একসপ্তাহ আগতেই ঘৰৰ অতিথি আমাৰ ঘৰলৈ আলহী আহে আলহী দুলহী আহি ঘৰখন সম্পূৰ্ণ এখন সম্পূৰ্ণ মানে এখন উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় ঘৰ ঘৰখনত থাকি কিবা এটা ভাল লাগি যায় সকলোবোৰ যেন ধুনীয়াকৈ পাৰ হৈ গ'ল তেনেকৈ বিয়া চিয়া পালন কৰা হয় বিয়াৰ অভিজ্ঞতা বুলি ক'লে বহুতো বিয়াৰ অভিজ্ঞতা আছে মোৰ বাৰ বিয়া পাতিছিল বাৰ বিয়াত সম্পূৰ্ণ এসপ্তাহ দুসপ্তাহ আগৰপৰাই কাম চাম কৰি দিছোঁ যিহেতু বাৰ বিয়া বহুত ঘৰত কাম ওলায় কাম বন কৰি উঠি আমি ধুনীয়াকৈ কাম বন কৰোঁ কৰি উঠি ধুনীয়াকৈ আমি বিয়া পাতিছোঁ বিয়াত যিহেতু বাৰ বিয়া বেলেগ ভালকৈ কাপোৰ চাপোৰ পিন্ধিব নতুন কাপোৰ পিন্ধিবই নাপাওঁ বা বিয়াত লে কাম চাম কৰি লাগি থাকোতেই আমাৰ সম্পূৰ্ণ টাইম গুচি যায় এনেদৰে আমি বিয়া বাৰু পালন কৰিছিলোঁ বিয়া বাৰু পালন কৰাৰ পাছত আমি বাহঁতৰ নতুন আলহী আহিছিল আলহী অহাৰ পিছত বহুতো তাত তেনেদৰে আমি এখন বিয়া খাইছিলোঁ আমাৰ লগৰ লগৰ মোৰ বন্ধুৰ বায়েকৰ মোমায়েকৰ ছোৱালীৰ ঘৰত বিয়াখন আছিল মঙলদৈত মঙলদৈত আমি প্ৰথমে মই তেতিয়া মঙলদৈত ট্ৰেনেৰে যাত্ৰা প্ৰথম কৰিছিলোঁ ট্ৰেইনত আহি মঙলদৈত থাকি এসপ্তাহ আগতে বিয়াত বিয়ালৈ আহিছিলোঁ আলহী হিচাপে আহিছিলোঁ যেতিয়া বিয়া ঘৰত বহুতো মৰম কৰিছিল বহুতো নতুন নতুন অভিজ্ঞতা পাইছিলোঁ